অসম পৰ্যটকৰ ক্ষেত্ৰত অতিকৈ চহকী ৰাজ্য পৰ্যটকসকলে যদি অসমত বিভিন্ন জীৱ জন্তু বা চাব বিচাৰে তেতিয়াহ'লে অসমত সৰ্বমুঠ সাতখন ৰাষ্ট্ৰীয় উদ্যান আৰু সোতৰখন অভয়াৰণ্য আছে সাতখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ অতিকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে অসমৰ চাৰিখন জিলা আগুৰি আছে তাৰ ভিতৰত গোৱালপাৰা চাৰিখন জিলা হৈছে গোৱালপাৰা নগাঁও শোণিতপুৰ আৰু বিশ্বনাথ গোৱালপাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰৰ বাবে অতিকৈ বিখ্যাত লগতে কাজিৰঙা উদ্যানত এশিঙীয়া গঁড়ৰৰ লগতে হাতী বাঘ সিংহ বিভিন্ন প্ৰজাতিৰ চৰাই আই আৰু লগতে পহু হৰিণ আদিসমূহো দেখা পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকসকলে কেম্প পাতি থাকিব পাৰে লগতে তেওঁলোকে তাত হাতীৰ চাবাৰী বা জীপ চফাৰী কৰিও তেওঁলোকে পৰ্যটকসকলে জীৱ জন্তু চোৱাৰ সুবিধা আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পিছত অসমৰ আটাইতকৈ ডাঙৰৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ চিৰাং আৰু বাক্সা জিলাৰ আগুৰি আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন বিশেষকৈ

বাঘ সুৰক্ষাৰ বাবে বিখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ লগতে বিভিন্ন জীৱ জন্তুও দেখা পোৱা যায় তাৰ ভিতৰত হাতী সিংহ আৰু বিভিন্ন প্ৰকাৰৰ চৰাই চিৰিকটি পোৱা যায় লগতে অসমৰ আন এখন ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰকাৰৰ বান্দৰ আৰু বিভিন্ন প্ৰকাৰৰ বনৰীয়া গাহৰি বাঘ আৰু বিভিন্ন প্ৰকাৰৰ সাপ পোৱা যায় ডিব্ৰু ডিব্ৰু ছৈখোৱাৰ নেশ্যনেল ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰু ছৈখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানখন বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আগুৰি আছে ডিব্ৰুগড় ডিব্ৰু ছৈখোৱা আৰু আন এক ৰাষ্ট্ৰীয় উদ্যান হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এই এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানতো বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ লগতে বিশেষকৈ এই ৰাষ্ট্ৰীয় উদ্যানখন বাঘ সুৰক্ষাৰ কাৰণে বিখ্যাত তাৰ পাছতে অসমৰৰ আন জীৱ জন্তুৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ লগতে চৰাই চিৰিকটি আদিসমূহ চাবলৈ হ'লে অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানো মুখ্য আৰু লগতে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বাহিৰেও অসমত সোতৰখন অভয়াৰণ্য আছে সোতৰখন অভয়াৰণ্যত বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটি দেখা পোৱা যায় তাৰ ভিতৰত মুখ্য হৈছে বুঢ়া চাপৰি সোনাই ৰূপাই লাওখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্য পবিতৰা অভয়াৰণ্য পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত আৰু এই পবিতৰা অভয়াৰণ্যত বিভিন্ন ধৰণৰ সাপ বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ লগতে এই পবিতৰা অভয়াৰণ্যত এশিঙীয়া গঁড়ো দেখা পোৱা যায় এই ৰাষ্ট্ৰীয় উদ্যান বা বা ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যসমূহৰ বাহিৰেও অসমত দীপৰ বিলো দীপৰ বিল অভয়াৰণ্য অতিকৈ বিখ্যাত এই দীপৰ বিল অভয়াৰণ্য কামৰূপ জিলাত অৱস্থিত দীপৰ বিল অভয়াৰণ্যখনত বিভিন্ন প্ৰকাৰৰ চৰাই চিৰিকটিৰ কাৰণে বিখ্যাত ইয়াত কোৱা হয় এই দীপৰ বিলত অসমৰ বাহিৰৰপৰাও চৰাই চিৰিকটি আহি ইয়াত তেওঁলোকে বাস কৰে তেওঁলোকে এটা সময়ৰ বাবে এই সম ইয়ালৈ আহে আহি পেলাই তেওঁলোক বসবাস কৰে তেওঁলোকে ইয়াত বাহিৰৰ চৰাই চৰিকটি আহি তেওঁলোকে দীপৰ বিলত ঘূৰে ফুৰে আৰু তাৰপৰা তেওঁলোক যায়গৈ লগতে অসমৰ আন কিছুমান চাবলগীয়া ভাল ৰাষ্ট্ৰীয় উদ্যান আছে জীৱ জন্তুৰ ক্ষেত্ৰত তাৰ ভিতৰতে হৈছে পানী দিহিং ৰাষ্ট্ৰীয় উদ্যান যি শিৱসাগৰ শিৱসাগৰ জিলাত অৱস্থিত ভেঁৰজান বৰাজান ৰাষ্ট্ৰীয় উদ্যান যি তিনিচুকীয়া জিলাত অৱস্থিত আৰু গৰম পানী গৰম পানী গৰম পানী অভয়াৰণ্য যি কাৰ্বি আংলং জিলাত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানসমূহ যদি পৰ্যটকসকলে চায় তেওঁলোকে এই ৰাষ্ট্ৰীয় উদ্যানসমূহত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আৰু লগতে বিভিন্ন ধৰণৰ সাপ আৰু বিভিন্ন ধৰণৰ প্ৰকাৰৰ তেওঁলোকে মাছ আদি দেখা পোৱা যাব তো ক'বলৈ গ'লে অসম পৰ্যটকৰ ক্ষেত্ৰতো এক চহকী ৰাজ্য